হেল্ল' হাঁ কোনে ক'লে বাৰু অঁ অঁ অঁ অঁ অঁ ভালেই দিয়া হয় হয় মই শুনা পাইছোঁ কিবা ভাওনা পাতিছা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ নে কি আছিলে নেকি ন হয় হয় হয় হয় ভাল কথা বৰ ভাল কথা আগতেও জানো কৰা নাই তুমি দেখোন জানাই ন হয় নে নাই আগতেওটো মই আছোৱেই তোমালোকৰ লগত কিনো আৰু দাৰ দম আৰু মিলিজুলি দিব আৰু আজিকালি পৰিস্থিতি জানাই দহ বিছটা ভাৱৰীয়া সজাব বুলি মিনিমাম দহ পোন্ধৰ হাজাৰ টকা খৰচ এটা হৈয়ে আৰু মই অকণ ওলাই গৈছিলো হয় হয় হয় অহ সেইটোতো থাকিবই আৰু গাঁৱৰ গাঁৱৰ যেতিয়া সেইটো লৈ চিন্তা কৰিব নালাগে মইতো গাঁৱৰে মানুহ না হ'ব হ'ব হয় ভাল ভাল বৰ ভাল বৰ ভাল ঠিকে আছে অঁ সেইটোৱে ভাল সেইটোৱে ভাল মানে কি নিজে পিন্ধি পেলাই চালে চেটিছফেকশ্বনটো এটা কথা আছেতো সেইটোৱে আৰু অঁ সেইটোৱে আৰু নিশ্চয় নিশ্চয় দুপৰীয়া ভাত সাঁজ খোৱাৰ পিছত পঠিয়াই দিব ভাই মই ধুনীয়াকৈ তেওঁলোকক ড্ৰেছ ছেছ পিন্ধাই একদম টিপ চবৰে মুখতে হাঁহি থাকিব কামনা কামনা হে কৃষ্ণ আৰু দেই হ'ব বাৰু ধন্যবাদ অঁ অঁ কৃষ্ণ কৃষ্ণ অ' ৰাম